হেল্ল' কমল ভাই নেকি তুমি ইমান দেৰি আহা নাই যে তোমাক মই তোমাক অটো মই কেঞ্চেল কৰিছোঁ দেই মই তোমাক আগতে কৈ থৈ দিছিলোঁ মই বোলো আজি সাতটা বজা আগত তুমি পাব লাগিব অটোখন ইমান দেৰি কিয় কৰিলা মইতো তোমাক ভালকৈ কৈ থোৱা আছিলে মই আঠটা বজাত মই গাড়ী পাবগৈ লাগিব বুলি এতিয়া মই তোমাক কেঞ্চেল কৰি দিলোঁ তোমাৰ অটো মই বেলেগ এখন কেব এখন মই বন্দোবস্ত কৰিছোঁ মই কেবতে যামগৈ মইতো গুৱাহটী সময়মতে পাব লাগিব গাড়ী মই আগতীয়াকৈ টিকট চিকট লৈ থোৱা আছে গাড়ীখন পাৰ হৈ গ'লে মই কেনেকৈ যাম না না নাই নহ'ব মই বেলেগ অটো ভাড়া কৰিলোঁ মই এতিয়া যাব লাগিব মই মুঠতে কেবত যাম মই এতিয়া কেবত তোমাৰ কেঞ্চেল নহয় তুমি আগত যি পইচা দিছিল দিয়া আছিল সেইখিনি তুমি মোক ঘূৰাই দিব লাগিব